হয় এইটো লখিমপুৰত লাগিছেনে হয় মই মাছৰ কাৰণে আপোনাৰ নাম্বাৰটো মোক এজনে দিছিল যোগাযোগ কৰিব দিছিল মই সেইকাৰণে আপোনাক ফোন কৰিছিলোঁ হয় মোৰ মানে এটা বাৰ্থদে' প্ৰগ্ৰেম আছিলে মোৰ নিজৰ ল'ৰাটোৰে হেই তাৰ কাৰণে মানে মোৰ লোকেল মাছৰ অলপ প্ৰয়োজন হৈছিলে প্ৰায় গৰৈ মাছ আৰু আপোনাৰ ৰৌ মাছৰ এখন আঞ্জা কৰিবলৈ আৰু গৰৈ মাছৰ পিটিকা বনাবলৈ অঁ মোক লাগিছিলে আপোনাৰ ৰৌ মাছ ত্ৰিছ কে জি আৰু গৰৈ মাছ প্ৰায় দহ কে জি প্ৰাইচটো কেনেকৈ হ'ব দাদা হাঁ কি কয় সোতৰ তাৰিখে লাগিব হয় প্ৰাইচটো কেনেকৈ পৰিব পাৰ কে জি

দামটো অকণমান কমাব নোৱাৰিব নেকি হয় মানে গোটেই বস্তুটো মই বিচাৰিছিলোঁ লোকেল মাছ হওক মানে গতিকে আপোনালোকৰ মাছটো ক'ৰপৰা উঠোৱা হয় বিশেষকৈ নৈৰ পৰা উঠোৱা হয় নে গাঁৱৰ পুখুৰীৰ পৰা উঠোৱা হয় নে নগাঁৱৰ ফালৰ পৰা অনা হয়

হয় মোক মানে সেই মাছখিনিৰে প্ৰয়োজন হৈছিল বাকী মই বেলেগ মাছ পাইছিলোঁ কিন্তু সেই মাছৰ প্ৰয়োজন নাই গতিকে মানে যদি মই সেই তেনেকুৱা মাছেই পাওঁ আপুনি যিটো ৰেট কৈছে সেইটো ৰেটতে মই দিম আপোনাক সেইটো ৰেটতে মই আপোনাৰ পৰা কৰিম কিন্তু মাছটো যদি পিয়ৰ হয় আৰু ইয়াৰ কোৱালিটি যাতে ভাল হয় মানে সেইটো ওপৰত হয় হয় মই আৰু এটা কথা এই মাছটো যে মোৰ প্ৰায় ত্ৰিছ কে জি যে ৰৌ মাছ লাগিব সেই ৰৌ মাছটো কিন্তু এটা মন কৰিব যে ৰৌ মাছটো প্ৰায় এক কে জি ওজনৰ হওক যাতে মানে মাছটো কাৰণে মোৰ ক্ষয় ক্ষতি নহয় যেনেকে সৰু মাছ হ'লে কূটা মেলাত বহুতখিনি গুছি যায়গে

হয় হয় আৰু মাছটো যে কাটি মেলি দিয়া হয় এই কাটি মেলি দিয়া ক্ষেত্ৰত আপোনালোকে কাটি মেলি দিবনে নে তাৰকাৰণে বেলেগ এক্সট্ৰাকে চাৰ্জ ল'ব আকৌ

হেল ফ্ৰী শুনিছোঁ শুনিছোঁ ফ্ৰী নহয় ন বস্তুটো

গোটেই মাছটো তেতিয়াহ'লে মোক ৰাতিপুৱা সোতৰ তাৰিখে ৰাতিপুৱা লাগিছিল গতিকে মই সোতৰ তাৰিখে ৰাতিপুৱাই আপোনাৰ পৰা ল'ব পাৰিম নে ষোল্ল তাৰিখে ল'ব লাগিব হয় দহ বজাৰ আগত পাই যাম চাগৈ অ'কে তেতিয়া হ'লে মই প্ৰায় ন বজাত গৈ পিনি গুছি যাম আৰু আপোনাৰ এই যদি নাম্বাৰটোতেই ফোন পে' বা জি পে' বা অনলাইন কিবা মাধ্যম আছে তেতিয়া মই আগতীয়াকৈ প্ৰায় থাৰ্টী পাৰ্চেন্ট ধন দি থ'ম যাতে আপোনাৰো অসুবিধা নহয় তাৰ কাৰণে আপুনি মোক কিবা কুপন চুপন দিব নিকি বাৰু অ'কে ধন্যবাদ তেতিয়াহ'লে দেই